হেল্ল' অঁ বজাৰতে আছোঁ হয় আপোনাক কিবা লাগিছিল নেকি হা হা অঁ তামোল লাগিছিল অঁ তামোল আছে বাৰু কিমান লাগিছিল তামোল

তামোলৰ আপোনাৰ এতিয়া দুশ টকা পোনকৈ লাগিব এতিয়াচোন পাণ আপোনাক পাণো লাগিব নেকি বাৰু অঁ পা পাণ দহ টকা গুছি হয় হয় হয় নেকি বাৰু নহয় এইটো কেঁচা তামোলো পাব আপুনি গেলা তামোলো পাব দুয়োটা তামোলেই পোৱা পাব আপুনি গেলা তামোলৰ অলপ বেছি দামটো হয় বাৰু আপুনি আহকচোন বাৰু মই কিবা এটা চাই চিতি দিম আৰু আপোনাক আপুনি সদায় নি থাকে আৰু কাচ সদায় নিয়া কাষ্টমাৰৰ পৰা আপোনাকনো কি ক'ম কিবা এটা ধৰি দিম আৰু আপোনাক চুপাৰি আছে চুপাৰি আছে চুপাৰিও পাব আপুনি যিটো আপুনি আহকচোন বাৰু আহিলে মই ইয়াত আপোনাক দিম আৰু কিবা এটা কৰি আপুনি কাৰোবাক পঠাবনে আপুনি নিজে আহিব অঁ হয় হয় আহক বাৰু ঠিক আছে ঠিক আছে হ'ব